ধেমাজি জিলাখনত মহিলাক শিক্ষাত নিয়োজন আৰু সামাজিক স্থিতি লওঁতে সমস্যা বহুত আহে কাৰণ মাইকী মানুহে পুৰুষৰ সমানেই ফেৰ মৰা হ'ল কিন্তু হ'লেও চাকৰিৰ কামত হওক বা বজাৰ সমাৰ কৰাৰ ক্ষেত্ৰতে হওক খেলত আগভাগ নোপোৱা এনে কামবোৰক মই থকা অঞ্চলত প্ৰথম অধিকাৰ কিন্তু পুৰুষেই পায় কিন্তু মই এজনী শিক্ষয়িত্ৰী হিচাপে শিক্ষাত আগবাঢ়ি যোৱা বা সমাজ এখনত প্ৰতিটো দিশতে মহিলাও কেনেকৈ অংশগ্ৰহণ কৰি আগভাগ ল'ব লাগে তাক লিংগ বৈষম্যৰ পাৰ্থক্য নকৰাকৈ ল'ৰাক শিকোৱাৰ লগতে মই মোৰ ছোৱালীক ছাত্ৰীসকলকো শিকাইছোঁ সিহঁতকো এনে এটা ভিতৰুৱা অঞ্চলত ক্ৰিকেট খেলিবলৈ শিকোৱা হৈছে